ইনেইতো মই চল্লিছ হেজাৰমান লওয়েই তোমাৰ হয় তাত তোমাৰ দুটা কেমেৰা যাব এটা হৈ গ'ল ছ'নীৰ জেদ এক্স আৰু এটা নিকন ডি চেভেন ফিফটী যাব আৰু এটা দ্ৰোণ থাকিব হয় নহয় নহয় তোমাৰ তাত আমাৰ আকৌ ভিডিঅ' চিডিঅ' এড থাকিব তাৰপিছত তোমাৰ ইডিটিং থাকিব ভিডিঅ' থাকিব চব থাকিবতো

আমাৰ তিনিজন যাব তোমাৰ কেমেৰা দুটা থাকিবতো আৰু দ্ৰোণৰ কাৰণে এজন যাব নাই খোৱা বোৱাটোতো কাষ্টমাৰৰে হয় আচলতে তেওঁ যেতিয়া লৈ যাব তেওঁ থকা খোৱাটো তেওঁৰেই হ'ব আমাৰ সেই ইডিটিং অঁ তাত এতিয়া ধৰি লওক বাইক লৈ শ্বুট কৰে গাড়ী লৈ শ্বুট কৰে সেইখিনিতো আপোনালোকৰে হ'ব তাত গাড়ী লৈ কৰে বাইক লৈ কৰে

লাষ্ট তোমাৰ থাৰ্টীত পাৰিম আৰু নাই তোমাৰ ইডিট চিডিট অঁ অঁ প্ৰাইচটো মোটামুটি একেই হয় অঁ শ্বিলঙত ভাল হয় জেগাবোৰ শ্বিলঙত লোকেচনবোৰ ভাল হয় শ্বিলঙত লোকেচনবোৰ ভাল হয় তেনেকুৱাতো নাই তোমাৰ চবেইতো আজিকালি চবেই আজিকালি প্ৰি ৱেডিঙৰ কাৰণে শ্বিলঙেই প্ৰিফাৰ কৰে অঁ ভিডিঅ' চিডিঅ' হৈ যাব অঁ এলবামো হৈ যাব অঁ নাই নাই আমাৰ মানে আকৌ তোমাৰ বস্তুটো অঁ এইটো হয় বাৰু নাই নাই নহ'ব অঁ অঁ ঠিক আছে হ'ব দিয়া ঠিক আছে